আমাৰ গাঁৱৰ সফল ব্যক্তি ব্যৱসায়ী হ'লে মই দুজন বহুত আছে তাৰ ভিতৰত দুজনৰ নাম কৈছোঁ এজন হৈছে লিলেন বুঢ়াগোহাঁই আৰু এজন হৈছে গৌতম কোঁৱৰ তেওঁলোক দুয়োজনে ব্যৱসায় কৰে গৌতম কোঁৱৰৰ নিজৰ ইণ্ডাষ্ট্ৰী আছে ঘৰতে আৰু লিলেন বুঢ়াগোহাঁই নিজৰ দোকান আছে তেওঁৰ দোকান বুলিয়ে নহয় বহুতো নানা ৰকমৰ নানা প্ৰকাৰৰ বিজনেচ আছে তেওঁৰ তেওঁ ছয় সাতখন বজাৰ আছে ধেমাজীতে নহয় তেওঁ বহুত ঠাইতে আছে বজাৰ আৰু তেওঁ বহুত তেওঁৰ সফল হোৱা আৰু প্ৰধান কাৰণ হৈছে তেওঁৰ দোকানত বহুত উন্নতমানৰ বস্তু পোৱা যায় নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈকে বস্তু আছে তাত তেওঁৰ কেইবাজনো কৰ্মচাৰী আছে কৰ্মচাৰীৰ লগত তেওঁ সমানে সমানে কাম কৰে তেওঁ কেতিয়াও এলাহ ভাৱ কৰা নাই এলাহ ভাৱ নকৰে তেওঁক আমি নিজেই দেখিছোঁ তেওঁ সমানে সমানে কৰ্মচাৰীৰ লগত বস্তু জুখি মানুহক গ্ৰাহকক বস্তু দিয়ে আৰু তেওঁক দেখি বহুত গাঁৱৰ ল'ৰা এতিয়া ব্যৱসায়িত আৰু লাগ লাগিছে ব্যৱসায় কৰিব ধৰিছে তেওঁলোকো সফল হৈছে আৰু তেওঁ তেওঁ পাঁচ ছজন মানুহক পোহপাল দি আছে এতিয়া বৰ্তমান গৌতম কোঁৱৰৰ নিজৰ ঘৰতেই ইণ্ডাষ্ট্ৰি আছে তেওঁ বেকাৰীৰ বহুত দোকানতে এতিয়া হ'লচেল কৰিছে তেওঁ দোকানতো বহুত ভাল কোৱালিটিৰ বস্তু পায় সেইকাৰণে গ্ৰাহকেও বহুত হেপ্পী হয় সন্তুষ্টি হয় খাই ভাল পায় তেওঁ এটা নহয় তিনিটা চাৰিটা মেচিন এতিয়া আকৌ বৰ্তমান আনিছে তেওঁ সফল ব্যক্তি বুলি ক'ব পাৰি